হেল্ল' কেব এজেঞ্চি হয়নে অঁ এইটো মানে পইচাটো মানে ভাড়াটো যিটো হৈছিলে মানে তাতকৈ মানে এতিয়া ধৰক যিজনৰ মানে আহিছোঁ ন যিজনৰ লগত সেইজনে মানে পইচাটো বেছিকৈ বিচাৰিছে ন বেছিকৈ বিচৰাত মানে মই তেওঁক পইচাটো দিব নোৱাৰোঁ মানে মই দিব নোৱাৰোঁ বুলি কৈ দিছোঁ মানে যিটো হৈছে মানে সেইটোৱে ল'ব লাগে হিচাবত বেছিকৈ বিচাৰিছে বেছিকৈ বিচাৰত মানে মই দিব নোৱাৰোঁ মোৰ চব পইচা নাই মানে